কিতাপ আলোচনীৰপৰা এটা শিশুৱে বহুত কথা জানিব পাৰে প্ৰথম কথা ছেকেণ্ড হ'ল মাক বাপেকে ল'ৰা ছোৱালী হাতৰপৰা মোবাইলটো আঁতৰাই ৰাখিব লাগে জেগাত কিতাপ এখন যদি দিয়ে পঢ়িবলৈ তাৰপৰা বিভিন্ন কথা জানিব পাৰিব কোন দেশত কি আছে কোন জেগাত কি আছে কেতিয়া কেনেকুৱা পৰিস্থিতি হৈছিলে বিভিন্ন বিষয়ে জানিব পাৰিব গোলাঘাটৰ চবতকৈ সিদ্ধ জেগা কোনডোখৰ কাজিৰঙা হওক শিৱসাগৰৰ চবতকৈ ভাল ভাল কি কি আছে ৰজাদিনীয়া সেইবোৰ কথা তাৰপৰা নামবৰ গৰম পানীৰ কথা এনেকৈ নিজৰ দেশ নিজৰ জেগাডোখৰ কথা সেই সেইদৰে বিভিন্ন দেশত ক'ত কি আছে চব কথা জানিব পাৰে তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব সেই কথাবোৰ গম পালে ভৱিষ্যতে পঢ়া শুনাটো বহুতখিনি কামত আহিব